হয় কওকচোন অঁ হয় হয় মই টুৰ গাইড হয় কাজিৰঙাত আপুনি মই একচ্যুৱেলি কহৰা চাইডে দি যাওঁ মানে কহৰা চাইডটো মই ক'ব পাৰিম সেইফালে আপুনি জীপ ল'ব পাৰিব জীপ ছাফাৰী বা তাৰ পিছত হাতীও ল'ব পাৰিব মানে অলপ ভিতৰলৈ সোমাই গৈ জীৱ জন্তুবিলাক চাব পাৰিব অঁ সেইখিনিয়েই অঁ জীপ ছাফাৰীত টু হাণ্ড্ৰেডকৈ পৰিব পাৰ পাৰ্চন তাৰ পৰা আৰু হাতী ছাফাৰীত ফ'ৰ হাণ্ড্ৰেডকৈ পৰিব অঁ থকা মেলা বাহিৰত অঁ হোটেল পাব অঁ থেংক ইউ